অসম ভাষীসকলে নিজৰ ভাষাৰ লগত অন্য ভাষাৰ সন্নিবিষ্টটো আমাৰ ৰাতিপুৱা শুই উঠাৰ ব্ৰাছডালৰ পৰাই আমাৰ আৰম্ভণি হয় ৰাতিপুৱা ব্ৰাছডালৰ পৰা আমি অন্য় ভাষাৰ পৰা আমি দিন দিনটো আৰম্ভণি কৰোঁ যেনেকৈ আমাৰ সুধিলোঁ আপুনি ৰাতিপুৱা শোৱা ৰাতিপুৱা শোৱাৰ পৰা আমি ৰাতি শোৱালৈকে আমি অন্য অসমীয়া ভাষীসকলক অন্য ভাষাৰ প্ৰতি গুৰুত্ব দিয়া দিবলগীয়াত আমি হওঁ আমি যিকোনো খে অসমীয়া ভাষা এটা কোৱাৰ ক্ষেত্ৰত মাজে মাজে আমাৰ ইংলিছৰ ভাষাটোৰ প্ৰতিটো ক্ষেত্ৰতে আমাৰ সোমাই যায় আৰু সেইটো ক্ষেত সেইটো আমি চাবলৈ গ'লে আমি যিকোনো ক্ষেত্ৰতে আমি কিবা কিবা এটা শব্দ আমি কিবা এষাৰ কথা আমি ক'বলৈ গ'লে বা কৈ গ'লে সেই প্ৰতিটো ক্ষেত্ৰতে ইংৰাজী ভাষাটো আমাৰ মাজত প্ৰতি ক্ষেত্ৰত সোমাই যায় আৰু সেইটো আমাৰ পশ্চিমীয়া আমি সংস্কৃতি যেনেকৈ আমি ভাষা সংস্কৃতি আমি যেনেকৈ গ্ৰহণ কৰিছোঁ তেনেকৈ আমি অসমীয়া ভাষীসকলো অন্য ভাষাৰ ক্ষেত্ৰতো আমি আমাৰ মাজতো আমি অন্য ভাষাৰ আমি ঋণ হিচাপে আমি সন্নিবিষ্ট কৰি গৈ আছোঁ ৰাতিপুৱা শুই উঠাৰ পৰা ৰাতি শোৱালৈকে আমি ইংলিছ ভাষাটো আমাৰ প্ৰতিটো ক্ষেত্ৰতে সোমাই পৰা আমি দেখা যায়